জোতা আছিলে নেকি দোকানত জোতা কেনেকুৱা কেনেকুৱা ধৰণৰ আছে দেখুৱাওকচোন বাৰু মোৰ কাৰণে এযোৰ লাগিছিলে আৰু মোৰ ভাইটিৰ কাৰণে এযোৰ লাগিছিলে মোৰ চাইজ হ'ল ছেভেন আৰু মোৰ ভাইটিৰ চাইজ ছিক্স হয় হয় দেখুৱাওকচোন দুযোৰ মান মই চাই লওঁ বাজেট আপুনি ধৰি লওক কেনেকুৱা ধৰণৰ জোতা আছে ব্ৰেণ্ড কেনেকুৱা ধৰণৰ আছে হয় হয় এই দেখুৱাওকচোন আগে পুমাৰ দেখুৱাওকচোন বাৰু এডিডাছ পুমা এনেকুৱা টাইপৰ ব্ৰেণ্ড হয় হয় হয় অঁ দেখুওৱাক এইটো কালাৰটো হেৰি দেখুৱাওকচোন ব্লেক দেখুৱাওক

অঁ এইযোৰ ভাল লাগিছে এইযোৰ চাৰে তিনি আৰু এইযোৰ ভাল লাগিছে আৰু ভাইটিৰ কাৰণে দেখুৱাওকচোন ছিক্স চাইজ দেই চাইজ ছিক্স

নাই নাই এনেকুৱা জোতাই দেখুৱাওক

এইযোৰ কিহৰ এডিডাছ ন অঁ ভালে বাৰু কিমান বাৰু এইযোৰ প্ৰাইছ এইযোৰ বাৰশ ন সেইটো ভালে অঁ দুটা ভাল লাগিছে বাৰু এই এইযোৰ বেলেগ এযোৰ কালাৰ দেখাই দিয়কচোন এই সৰুযোৰ সি মানে হেৰি মানে অকণমান কিবা কেজুৱেল টাইপৰ ভাল পায় অঁ তেনেকুৱা স্কুল টাইপৰ কেজুৱেল জোতা অঁ অঁ ঠিক আছে দেখুৱাওকচোন অঁ ঠিক আছে দেখাই লওক উলিৱাওক নাই এইযোৰে পছন্দ হৈছে এই দুযোৰকে পেক কৰি দিয়ক এইযোৰ ভাল লাগিছে দুযোৰ দিয়ক কিমান হ'ব তাৰ পৰা উলিৱাওক ডিছকাউণ্ট দিব কিবা এটা আৰু এই আগৰ এই পুমাযোৰ পুমাযোৰ পুমাযোৰ অঁ অঁ ঠিক আছে বাৰু ধৰিব এনেও এইবিলাক ব্ৰেণ্ড অঁ ঠিক আছে বান্ধি দিয়ক আৰু ঠিক আছে দিয়ক অঁ দি দিয়ক দুইযোৰ দিয়ক পেক্ কৰি দিয়ক

অঁ অঁ অঁ বান্ধি দিয়ক অঁ ঠিক আছে দেই থেংক ইউ দেই ঠিক আছে দি দিয়ক দিয়ক যাওঁ দেই অঁ পইচা দিলোঁ দি যাওঁ ঠিক আছে কি কৈছে অঁ অঁ ঠিক আছে যাম নিশ্চয়